অ হয় এই ফলমূলৰ দোকান হয়নে এইখন অ মোক অলপ ফলমূল লগা হৈছিল মোৰ অলপমান ঘৰতে নাম প্ৰসংগ আছিল যেনেকুৱা কল কুহিয়াৰ বা আপেল হা কমলা তেনেকুৱা লগা হৈছিল আৰ কি কেনেকুৱা দাম দামটো কেনেকুৱা

অ অ কমলা কমলাটো এতিয়া আ অ অ হয় হয় অ কল কল আছিল নেকি বাৰু কল এই চেনীচম্পা কল চেনীচম্পা চেনীচম্পা কল লাগে আমাৰ পাঠ প্ৰসংগহে হ'ব ঘৰত চেনীচম্পা কল লগা হৈছিল চাৰি পাঁচ আষি কল হ'লি অ আষি কেনেকুৱা চেনীকলৰ আষি পঞ্চাছ টকা কমত হ'লে ভাল আৰু অলপ আ যেতিয়া পাঠ প্ৰসংগ ঘৰুৱা হেৰি হ'ব হা এইটো বিজনেছৰ কাৰণে নহয়তো সেইকাৰণে ঘৰৰ কাৰণে সকামৰ কাৰণে আ যেনে কুহিয়াৰ লগা হৈছিল আপোনাৰ তাত কুহিয়াৰো আছে কুহিয়াৰৰ কি দাম ডাল চিষ্টেম কুহিয়াৰৰ ডাল কিমান অ অলপমান কমাই ল'ব গোটেইখিনি মোক দিয়ক আ কল আপেল আৰু এই হেৰি কুহিয়াৰ এইখিনি দিয়ক হা আৰু অলপমান কমাই ল'লে মই আৰু লৈ ল'ম আৰু অ এই অ আপেল ডেৰ কিলো দিয়ক আৰু কুহিয়াৰ দুডাল আৰু এই কল চেনীকল যিটো আছে সেইটো চাৰি আষিমান দিলে হ'ল অ তেতিয়াহ'লে হয় আৰু মোৰ হেৰি কাৰণে প্ৰসংগৰ কাৰণে বেলেগ আ যেনে নাচপতি আছে নেকি নাচ নাচপতি আছে নাচপতি অ নাচপতি কিলো কেনেকুৱা অ নাচপতিটো লগা দিব পাৰি নাচপতি যদি আপুনি অলপ কম দামত দিয়ে তেতিয়াহ'লে আৰু ভাল আৰু দুইশ টকাটো নহয় নাচপতিৰ দাম আজিকালি মোটামুটি আশী নব্বৈ এনেকুৱাত পায়েই অ ঠিক আছে বাৰু অ অ